হেল্ল'

অঁ অঁ কোনে ক'লে হয়নে আপুনি কোনে ক'লে হেল্ল' অঁ আপুনি কোনে ক'লে

ঠিকে আছে মানে কিবা হেল্ল' আপুনি যিহেতু আপুনি যিহেতু কথাটো ক'লে মোক হেল্ল' কথাটো আপুনি যিহেতু ক'লে গতিকে এইটো ৰাইজৰ যি অনুষ্ঠান এই অনুষ্ঠানটো যিহেতু ভাল কৰিব ভাল কৰিব লাগিব আৰু যিহেতু এম পি এম পি বাইদেউ আহিব বিজুলী কলিতা মেধি অঁ তেখেতৰ তেখেতক কি হ'লে আমি মেম'ৰেণ্ডাম প্ৰস্তুত কৰিব লাগিব মেম'ৰেণ্ডামটো অলপ ভালকৈ আমি ৰেডি কৰি তেখেতক দি দিলে নিশ্চয় তেখেতে নিশ্চয় গ্ৰহণ কৰিব বুলি আমি ভাবো আৰু মই অলপ নিশ্চয় জনাম আৰু কিবা আছে নেকি সেইখিনিয়ে না